হেল্ল'

হয় কওকচোন

অ মই যিকেইটা জানো বাৰু মই কৈ দিম সেইকেইটা এফালে ওচৰত আছে অৰুণাচল নাগালেণ্ড মেঘালয় এইফালে মিজোৰাম ভূটান এনেকৈ এইকেইখন আছে আৰু বাকী আৰু থাকিব পাৰে তথ্য এইখিনি আপুনি গুগুলত চাৰ্চ কৰিলেও পাব সেই বিষয়লৈ মই জনাত এইকেইখন আছে ওচৰতে নাগালেণ্ড আছে অৰুণাচল আছে মেঘালয় হয় হয় হয় হয় হয় হয় হয় এইকেইখনে ওচৰতে আছে আৰু অৰুণাচল আছে ওম অৰুণাচলখন লাগি আছে একদম নিচেই ওচৰত তাৰপাছত নাগালেণ্ডখন আছে তাৰপাছতে মেঘালয়খন আছে মিজোৰাম আছে তাৰপাছত ভূটান আছে এইকেইখন আছে আৰু মই জনাত হয় হয় হয় হয় হয় হয়

ঠিক আছে হ'ব বাৰু মই পাৰিলে যিখিনি পাৰোঁ ক'ম ও ও ঠিক আছে হ'ব দিয়ক